অ হেল্ল' কোনে কৈছে হয় কওকচোন অঁ আপোনাৰ আপোনাৰ নামটো কওক অঁ ঠিক আছে অঁ আপুনি অঁ এই আপুনি আগৰকেইটা ঠিকমতে দি আছিলে যেতিয়া আপোনাৰ ৰেকৰ্ডটো ভালেই আছে আপুনি চিন্তা কৰিব নালাগে আপুনি আপুনি এইটো মাহত দিব নোৱাৰিলে আপুনি অহা মাহত আপুনি দুইটা কিস্তি একেলগতে ঘূৰাব আপুনি ইণ্টাৰেষ্ট মানে খুব কমেই হ'ব আপোনাৰ তেনেকৈ বিশেষ নালাগে আপুনি অহ মাহত দুইটা কিস্তি একেলগতে দিবলে চেষ্টা কৰিব ইণ্টাৰেষ্টটো বৰ বেছি নহয় বাইদেউ ইণ্টাৰেষ্টটো আপুনি অঁ পাঁচশ সাতশ ঠিক সেইটোৰ ভিতৰতে হ'ব মই চাই দিম বাৰু আপোনাক আপুনি আহি যাব বাইদেউ এদিন অঁ আপুনি দুইটা কিস্তি লোন আপোনাৰ লোন একাউণ্টত ভৰাই দিব অঁ অঁ তেতিয়া হ'ব আপুনি আপুনি আগৰকেইটা ভালকে দি আছে আপোনাৰ বিশেষ মানে লোনটো আপোনাৰ বেয়া হৈ হেৰি একো নাই বেয়া হৈ যোৱা নাই আৰু এটা কিস্তি ঘূৰাব নোৱাৰিলে বিশেষ মানে লোন বেয়া হৈ নাযায় আপুনি ভালদৰে দিবলৈ চেষ্টা কৰিব আশা ৰাখিছো আপুনি অহা মাহত আহি দুইটা কিস্তি লগতে ঘূৰাই দিব